সৰু ল'ৰা ছোৱালী পলিঅ' খোৱালে কিছুমান বেমাৰ আজাৰৰপৰা ৰক্ষা পৰে সৰু ল'ৰা ছোৱালীৰ জ্বৰ চৰ্দি সঘনাই হয় সঘনাই হোৱাৰ ফলত পলিঅ' খোৱালে ভাল পলিঅ'ৰ বহুতখিনি গুণ আছে গাঁৱে গাঁৱে আশা সকলে পলিঅ' খোৱাবৰ সৰু সৰু ল'ৰা ছোৱালীক পলিঅ' খোৱাবৰ কাৰণে ঘৰে ঘৰে নিয়মিতভাৱে ঘূৰি সৰু ল'ৰা ছোৱালীক পলিঅ' খুৱায় পলিঅ' ভেক্সিনো দিয়ে তিনি মাহৰ ৰা জন্ম হোৱাৰপৰা তিনিমাহ ছমাহ বাৰমাহলৈকে বাৰমাহলৈকে দিয়ে পলিঅ' খোৱাবলৈ পলিঅ' খোৱালে ল'ৰা ছোৱালী স্বাস্থ্য ভাল হয় কিছুমান ল'ৰা ছোৱালী পলিঅ' ভেক্সিনে নামানে তাৰফলত আৰু কিছুমান ল'ৰা ছোৱালী মাক দেউতাকে পলিঅ' খোৱাবলৈ নিবিচাৰে অকল ল'ৰা ছোৱালী জ্বৰ চৰ্দি হ'লে সঘনাই বা পটককৈ এনে ভাল নহয় সেই সকলো ল'ৰা ছোৱালীকো পলিঅ' ভেক্সিন খুৱাব লাগে পলিঅ' ভেক্সিনৰ উপকাৰিতা বহুত আছে